অঁ কওকচোন কোনে ক'লে অঁ কওকচোন

অঁ অসমততো এনেই আহিব পৰা আপুনি থাকিব পৰা বহুত জেগাই আছে তাৰ ভিতৰত আপোনাৰ পুৰণি কীৰ্তিচিহ্ন তালৈও আহিব পাৰে আপুনি ধৰা ৰংঘৰ কাৰেংঘৰ শিৱদৌল অঁ আপুনি এনেই ক'লৈ আহিবলৈ বিচাৰে আৰু অঁ অঁ শিৱসাগৰ এৰিয়াতে পৰে অঁ অঁ অঁ ভাল হ'ব আপোনাৰ তাতে ৰংঘৰলৈ আহিলেও ভাল হ'ব তাতে আপুনি তাত ম'হৰ যুঁজ হয় কুকুৰা যুঁজ হয় বিহু টাইমত আৰু তাতে ৰংঘৰৰ বাকৰিত বিহু হয় আপুনি সেইবিলাকৰ ওপৰতো জানিব পাৰিব অঁ বিহু এনেই ৰংঘৰৰ বাকৰিত যে মাঘৰ বিহুত হয় ফেব্ৰুৱাৰী মাহত অঁ অঁ ফেব্ৰুৱাৰী মাহত এই ম'হৰ যুঁজবিলাক হয় বিহু হয় আহিব পাৰে আপুনি কণী যুঁজ

বিহুৰ ওপৰত অঁ অঁ ঠিক আছে কৈছোঁ বাৰু আমাৰ এনেই অসমত প্ৰধানকৈ তিনিটা বিহু আছে অঁ তাৰে ভিতৰত বহাগ বিহু কাতি বিহু আৰু মাঘৰ বিহু বহাগ বিহুটো এনেই ৰঙালী বিহু হিচাপে ধৰা হয় বহাগ বিহুত কি কি কৰা হয় আপোনাক কৈ দিছোঁ শুনি ল'ব বহাগ বিহুৰ বিহুৰ আগদিনাখনি উৰুকা বুলি কয় দেই তাৰপৰা বিহুৰ প্ৰথম দিনা প্ৰথম বিহুৰ দিনা গৰু বিহু বুলি কয় গাঁৱৰ সকলো মানুহে মানে গৰুখিনি লৈ গৈ এখন নদী বা পুখুৰী পাৰত লাহনীৰে মানে গৰু গা ধোৱা বুলি কয় গৰুক মাহ হালধি আদি দি নোওৱা হয় ভালদৰে গা পা ধুই মানে বছৰটোৰ কাৰণে গৰুক গৰু আমাৰ মানে প্ৰধানকৈ বিহুকেইটা গোটেই বিহুকেইটা খেতিৰ ওপৰত জড়িত হৈ আছে বহাগৰ পৰা বহাগ বিহু আৰম্ভ হয় গৰুকেইটাক ভালদৰে গা পা ধুৱাই তাৰ পাছৰ পৰা জেঠ আহাৰৰ পৰা আমাৰ খেতিবিলাক হয় যে পথাৰত নামিব লাগিব গৰুবিলাক সেইটো কাৰণে মানে আমাৰ গৰুকেইটা প্ৰথম হেৰি কৰি লোৱা হয় তাৰপাছত তাৰ পাঁচজন পাছদিনাখনৰ পৰা ডাঙৰে সৰুক সেৱা কৰে সন্মান কৰে তাৰপৰা বস্ত্ৰদান কৰে বিহুত অঁ অঁ তাৰ পাছৰ পৰা আৰু সেই জেং বিহু হুঁচৰি এনেকৈ বিহু নাচ হয় প্ৰতি ঘৰৰ চোতালত চোতালে চোতালে বিহু হয় অঁ তাৰপৰা অসমত আৰু বহুত ফাংচনো পতা হয় এনেকুৱা বিহু কম্পিটিশ্যন হয় মানে বহাগৰ মাহটো বিহুৱে হৈ থাকে আৰু গোটেই বহাগৰ মাহটো প্ৰধানকৈ বহাগ বিহুটো মানে সাতটা সাতটা বিহু আছে প্ৰথম দিনাখন যেনে গৰু বিহু মানুহ বিহু চেৰা বিহু এনেকৈ মানে সাতটা বিহুত পালন কৰা হয় দেই তাৰপাছত আপোনাৰ কাতি বিহুৰ বিষয়ে কৈছোঁ এতিয়া বহাগ বিহুত খেতি চেতি কৰাৰ পিছত যেতিয়া মানে আমাৰ খেতিৰ ধান চানবিলাক পকে নহ্ আৰু কাতিত মানে কাতিত প্ৰায় কঙালী হৈ যায় মানুহৰ খাবলৈ ববলৈ অলপ অসুবিধা হয় এতিয়া মানে পথাৰৰ ধানখিনিক অলপ অলপ ওলাই নহ্ তাৰপৰা পথাৰ পথাৰত গৈ চাকি বন্তি জ্বলোৱা হয় যাতে মানে পথাৰৰ ধানখিনি পোকে নধৰক ভালকৈ মানে হওক ধান বেছি হওক তাৰপ তাৰপৰা আকৌ গধূলি তুলসী তলত তেনেকৈ প্ৰসাদ দিয়া হয় চাকি জ্বলোৱা হয় বা ভঁৰালতো চাকি জ্বলোৱা হয় ঘৰখন মানে পোহৰাই তোলা হয় আৰু অঁ অঁ সেইটো কাতি বিহুত হয় অঁ কাতিক এনেই কঙালী বুলিও কয় আৰু বহুত মানুহৰ মানে অভাৱ অনাটন হয় কাতি মাহটোতে খাবলৈ মানে নোজোৰে লাহেকৈ ধানবিলাক হয়হে পথাৰত যে সেইটো টাইমতে মানুহ মানুহবিলাকৰ অলপ খাবলৈও অভাৱ হয় আৰু সেইকাৰণে মানে আকাশ বন্তি জ্বলোৱা হয় পথাৰত যাতে তেওঁ মানে ওপৰত থকাজনে দেখি পায় আৰু তেখেতৰ মনৰ কামনা যাতে পূৰ হয় এনেকৈ পথাৰখনো যাতে ভাল হয় তাত চাকি দিয়েগৈ ঘৰতো আৰু ঘৰখন অভাৱ যাতে নহয় তুলসীৰ তলত তেনেকৈ চাকি বন্তি জ্বলোৱা হয় আৰু সৰু সৰু ল'ৰা ছোৱালীক মাতি আনে আশীৰ্বাদ লয় অঁ তেনেকৈ কাতি বিহুটো পালন কৰা হয় তাৰপাছত অঁ অঁ মাঘৰ বিহু আছে মাঘৰ বিহুটো ফেব্ৰুৱাৰী মাহত হয় অঁ মাঘ অসমীয়া মাঘ মাহ আৰু ইংলিছৰ ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী চৈধ্য় তাৰিখ মানে মাঘৰ বিহু আৰম্ভ হয় অঁ অঁ জানুৱাৰী জানুৱাৰীত হয় মাঘৰ বিহুটো ভুল হৈ গৈছিলে চৰি দেই অঁ অঁ জানুৱাৰীৰ চৈধ্য় তাৰিখে মাঘৰ বিহুটো পালন কৰা হয় অঁ বিহুৰ আগদিনাখন এনেই উৰুকা বুলি কয় কৈছিলোয়ে আগতে অঁ অঁ তাৰপৰা এই উৰুকা দিনাখনিয়ে ভোজ খোৱা হয় মানে গাঁৱৰ সকলো মানুহে লগ লাগি বা বহুত মানে অসমত বহুত ঠাইত বেলেগ বেলেগকৈ এনেকৈ হেৰি কৰা হয় আৰু কিছুমানে নামঘৰত গৈ খাইগৈ মাঘৰ বিহু ভোজ কিছুমানে গাঁৱৰ গোটেই মানুহখিনিয়ে লগ লাগি সকলোৱে যেতিয়া মানে কাতি বিহুৰ পাছত নহ্ ধান চান সকলোৱে মানে ভ ভঁৰালত ভৰপূৰ হৈ থাকে নহ্ তেতিয়া মানে একো অভাৱ অনাটন নাই আৰু মাঘত মানে মাঘৰ বিহুৰ আন এটা নাম ভোগালী বুলি কয় দেই মানে মাঘৰ বিহুত ভোগ কৰিব আৰু সকলোৱে খাব ভালদৰে জা জলপান পিঠা পনা সকলোৰে আমাৰ অসমত এইবোৰ বহুত ধৰণৰ খেতি কৰা হয় বৰা জহা বাচ এনেকৈ বৰা ধানৰ চাউল উলিয়াই পিঠা খুন্দা হয় পিঠা বনোৱা হয় বিহুত সান্দহ পিঠা চিৰা মুড়ি সকলোবোৰ বনোৱা হয় তেনেকৈ তাৰপিছত আগদিনাখন ভোজ খায় তাৰপৰা পাছদিনা আমাৰ ভেলাঘৰ বনায় মাঘৰ বিহুত ভেলাঘৰ বনাই ভেলাঘৰত অঁ অঁ দুদিনমানৰ আগৰ পৰাই বহু দিনৰ আগৰ পৰাই বনাই থাকে পথাৰৰ নৰাবোৰ যে শুকাই থাকেনে অঁ ধান চান কটাৰ পাছত তাৰপৰা পথাৰৰ নৰাবিলাক কাটি কাটি আনি মানে বহুতে বিভিন্ন ধৰণে বনায় আৰু ভেলাঘৰ চিম্পুলকৈও বনায় ডিজাইন দিও বনায় এনেকৈ মানে ভেলাঘৰ বনায় ভেলাঘৰ তাৰপৰা মেজি সজা হয় অঁ খৰি তাৰপাছত কাঠ খৰি বাঁহ খৰি গছ চছ দি তাৰ চাৰিওফালে চাৰিটা কলপুলি পুতি মেজি বনোৱা হয় ওখকৈ তাৰপৰা পাছদিনাখন উৰুকা উৰুকা পাছদিনাখন মানে ৰাতিপুৱা মাঘৰ বিহুৰ প্ৰথম প্ৰথম দিন বুলি ধৰা হয় আৰু সেইটো আগদিনা ভোজ চোজ খায় আৰু ৰাতিপুৱা সেই ভেলাঘৰটোতে মানে যোনখিনি মানুহে জ্বলাব সৰু সৰু ল'ৰা ছোৱালী ভেলাঘৰটোতে মানে ৰখীয়া হয় আৰু আৰু ভেলাঘৰত আমাৰ পৰম্পৰা এটা নিয়ম আছে মানে এনেই আৰু ধেমালিতে ইটোৱে সেইটোৰ ঘৰত মানে জেওৱা হওক আপোনাৰ নঙলা হওক কিবা হাঁহ কুকুৰা হওক শাক পাচলি হওক এনেই মানে চুৰ কৰেগৈ চুৰ কৰা মানে এনেকুৱা পৰম্পৰা আছে আমাৰ ৰাতি এনেকৈ চুৰ কৰি ৰাতি ফূৰ্তি কৰে ৰাতি অঁ ৰাতিয়ে পিঠা পনা সকলোবিলাক বনাই থৈ দিয়ে পাছদিনাখন মেজি জ্বলোৱা তাতে নাৰিকল বুট দিয়ে এনেকৈ শৰাই এখন আগবঢ়ায় আৰু মেজিলৈ

তাৰপৰা ক'ৰবাত ক'ৰবাত মাঘী মেলা পাতে মাঘী মেলা মানে হৈছে এখন খেল আৰু য'ত সৰু সৰু ল'ৰা ছোৱালীবিলাকে অংশগ্ৰহণ কৰিব পাৰে সকলো দৈ হওক আপোনাৰ কাবাডী মাটি জাঁপ এইবিলাক মানে বহুত ধৰণৰ খেল আছে আৰু অঁ খেল খেলা হয় তেনেকৈ আৰু মাঘৰ

স্থানীয় এডোখৰ জেগাত বুলি নহয় বাইদেউ মানে আমাৰ বিহুটো অসমৰ সকলোৱে পালন কৰে নহ্ অঁ অঁ বিহুটো সকলোৰে কাৰণে সমান সকলোৱে আৰু নিজৰ নিজৰ নিজৰ নিজৰ ঠাইত নিজৰ নিজৰ মানুহখিনি বা গাঁওখন গোট গোট খাই নহ'লে এটা এটা চুবুৰী গোট খায় তেনেকৈ মানে ভোজটো খোৱা হয় বা মেজি বিভিন্ন ঠাইত বিভিন্ন ধৰণে মেজি বনোৱা হয় কিছুমানে এনেকুৱা ডেকা মেজি কিছুমানে অলপ সৰু সৰু মেজিও বনায় আৰু যোনে যেনেকৈ পাৰে আৰু তেনেকৈ বনোৱা হয় সকলোৱে এনেকৈ মিলি ভোজো খায় আমাৰ ঘৰৰ আমাৰ গাঁৱৰ মানে এতিয়া বুঢ়া বুঢ়ী মানুহবিলাকেতো আমাৰ সমাজত আম বেলেগ মানুহে বনোৱা নাখায় নহ্ সে অঁ সিহঁতে সেইকাৰণে নামঘৰতে ভোজ খায়গৈ আৰু নতুন চাউলৰ অঁ অঁ আমাৰ এই তিনিটা বিহুৱে আছে আৰু আপুনি এনেই কেতিয়ালৈ আহিম বুলি ভাবিছে অঁ অঁ তেতিয়া আহিলে আপুনি অঁ অঁ কৰিব

অঁ অঁ আপুনি কেতিয়া আহে মোক ফোন কৰিব ডেটটো জনাব জানুৱাৰীত অঁ জানুৱাৰীতে আপুনি আহিলে তেতিয়া মাঘৰ বিহুৰ বিষয়ে আপুনি ভালদৰে জানিব মাঘৰ বিহুটো আপুনি দেখি যাবও পাৰিব অঁ হ'ব বাৰু অঁ অঁ